সাঁতুৰিবলৈ যাবলৈ বহুত ঠাই আছে আমাৰ ইয়াত নদী আছে পুখুৰী আছে বিল আছে ধেৰ আছে এতিয়া সাঁতুৰিব যাবহে লাগে আৰু মাজে মাজে কেতিয়াবা নদীত মাছ ধৰিবলৈও যাওঁ সাঁতোৰাও হয় তাত আমাৰ ইয়াত বহুত ধুনীয়া জেগা আছে

জেগা নদীত আমি প্ৰায় যাওঁৱেই সাঁতুৰি ভাল লাগে গৰম দিন যিহেতু গৰমত সাঁতুৰি থাকি ভাল লাগে পানী পৰা উঠিবলৈ মন নেযায় যিমান পাৰোঁ পানীতে সময় দিবলৈ চাওঁ আৰু

ইয়াত আমাৰ প্ৰাকৃতিক সৌন্দৰ্যটো বহুত ধুনীয়া লাগে

সাঁতুৰিবলৈ যাওঁতে আমি সুদাকে নেযাওঁৱে হেই মাছ ধৰিব পৰা যি যি সঁজুলি আছে পাওঁ তাকে লৈ যাওঁ অকল এজনী দুজনী নাযাওঁ বহুতখিনি যাওঁ আমি লগে ভাগে পুখুৰীত নামি ইমান সাঁতুৰিবলৈ নহয়ে নদীলৈকে যোৱা হয় আমাৰ ইয়াত বাৰিষা কালত ভাল লাগে খৰালিও পানী থাকেই যিমানটো সম্ভৱ হয় ক'ৰবাত কেতিয়াবাহে পানী শুকায় নেকি পানী থকা হয়েই নদীত

হাঁহ নদীত হাঁহ চৰি থাকে মাছ আছে ঢেৰ বাৰী খৰালি মাছটো পূৰা ঢেৰ ওলায় ডাঙৰ ডাঙৰ মাছো ওলায় জাল মাৰে সাঁতুৰিবলৈ আমাৰ ল'ৰা ছোৱালীকেইটাকো লৈ যোৱা হয় ল'ৰাহঁতে ভালকৈ সাঁতুৰিব নেজানে তথাপিও এনেই লগত যায় আৰু ফূৰ্তি কৰিবলৈ আৰুনো কি কৰিব সিহঁতৰ সেইবোৰেই দিন আৰু পঢ়াৰ পৰা বিৰতি থাকি সেইবোৰেই কৰি থাকে প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰে সেয়াই আৰু